কিতাপৰ বাহিৰে কেইবাখনো আলোচনী বাতৰিকাকত পঢ়া হয় যেনেকৈ অসমীয়া বুলি ক'বলৈ গ'লে প্ৰান্তিক সাতসৰী আৰু গৰিয়সী বাতৰি কাকত আলোচনীখন সেইখন মই পঢ়া পঢ়োঁ প্ৰায় নিয়মীয়া নিয়মীয়াকৈয়ে সেইকেইখন পঢ়া হয় লগতে বাতৰি কাকত সেইকিখন হ'ল আলোচনী আৰু বাতৰি কাকত দৈনিক জনমভূমি আমাৰ অসম মূলতঃ এই দুখনেই পঢ়া হয় আৰু মাজে মাজে ক'ৰবাত পালে অগ্ৰদূত আৰু নতুন অসমীয়া এই দুখন পঢ়োঁ আৰু ইংৰাজীও পঢ়া হয় দুই এখন যেনেকৈ আছাম ট্ৰিবিউন চেন্ট্ৰিনেল এইকেইখন পঢ়া হয় তাৰপাছত মোৰ খুব প্ৰিয় এখনি ইংৰাজী আলোচনীও আছে দ্যা ৰিডাৰ্ছ ডাইজেষ্ট সেইখন একেবাৰে মই ছাত্ৰ অৱস্থাৰপৰাই সদায় পঢ়ি আহিছোঁ আৰু এই বিজ্ঞান বিষয়ক কিছুমান আলোচনী আছে যেনেকৈ চাইন্চ ৰিপৰ্টাৰ ৰেজনেঞ্চ বুলিও এখন আছে যিখন ইণ্ডিয়ান ইনষ্টিটিউট অফ চাইন্চ বাংগালোৰৰপৰা প্ৰকাশিত হয় সেইখন নিয়মীয়াভাৱে পঢ়োঁ আৰু ইণ্ডিয়ান এচ'চিয়েছন অফ ফিজিক্স টিচাৰ বুলি এটা সৰ্বভাৰতীয় অনুষ্ঠান আছে আৰু সেই অনুষ্ঠানটোত প্ৰকাশ কৰাই এখন মাহেকীয়া আলোচনী সেইখনো মই নিয়মীয়াভাৱে পঢ়োঁ